কিতাপৰ ভিতৰত মই ৰজনীকান্ত বৰদলৈদেৱৰ মিৰি জীয়ৰী কিতাপখনেই পঢ়িছোঁ আৰু তাতে যিহেতু মিৰি সমাজৰ কথা উল্লেখ আছে আৰু তাতে দুটা দুজন ব্যক্তি মানে জংকী আৰু পানেইৰ কথা উল্লেখ আছে জংকী হৈছে ডেকা আৰু পানেই হৈছে গাভৰু তাহাঁতে প্ৰেমত পৰে আৰু কিন্তু তাহাঁতৰ শ্ৰেণী উচ্চ আৰু নিম্ন হোৱাৰ কাৰণে মাক দেউতাকে সেয়া মানি নলয় আৰু যিহেতু তাহাঁতৰ প্ৰেমটো সাফল্য নহয় কাৰণে তেওঁলোকে মৃত্যুৰ পথ বাচিবলগীয়া হয় যিহেতু মোৰ খুবেই বেয়া লাগিছ বেয়া লাগিছে লাগিছিল কাৰণ দুজন ভালপোৱাৰ মানুহ যদি প্ৰেমটো যদি সাফল্য নহয় তেতিয়া খুব বেয়া লাগে আৰু তেওঁ তেওঁলোক খুব মৰমীয়াল আছিলে আৰু যিহেতু তেওঁ তেওঁলোকে প্ৰেমত সাফল্য হ'ব নোৱাৰিলে তথাপিও মৃত্যুৰ পথটো বাচি ল'ব নালাগিছিলে সেইটোৱে খুব দুখ লগা আৰু মানে